গ্ৰাম্য অঞ্চল আৰু নগৰীয়া অঞ্চলৰ খেলৰ মাজত প্ৰধান পার্থক্য পার্থক্যসমূহ হৈছে এনে ধৰণৰ আমাৰ গ্ৰাম্য অঞ্চলৰ চাব গ'লে বিশেষকৈ খেল খেল খেলা কাৰণে যিটো মানে আমাৰ গ্ৰাউণ্ডৰ প্ৰয়োজন হয় এই গ্ৰাউণ্ডটো যথেষ্ট পৰিমাণে দেখা যায় তাৰ বিপৰীতে আপোনাৰ নগৰীয়া অঞ্চলত এই ফিল্ডৰ ফিল্ডৰ ফিল্ডৰ ফিল্ড যিটো লাগে আমাক খেল খেলাৰ কাৰণে এই ফিল্ডটোৰ সংখ্যা ক'ম দেখিবলৈ পোৱা যায় তাৰ বিপৰীতে গ্ৰাম্য অঞ্চলৰ খেল খেলা খেলুৱৈসকলৰ মাজত যিটো মানে মৰম স্নেহ তথা আন্তৰিকতা সেইটো যথেষ্ঠখিনি দেখা যায় তাৰ বিপৰীতে নগৰীয়া অঞ্চলত খেল কিছু ঠাইত খেলে যদিও খেলিব লাগে খেলে প্লাছ মানে কি ধৰক এইটো মানে আপোনালোকৰ আন্তৰিকতাটো আমাৰ গ্ৰাম্য অঞ্চলত যি ধৰণে থাকে সেই ধৰণে নাথাকে আমাৰ গ্ৰাম্য অঞ্চলত ল'ৰাখিনিয়ে মানে এইটো খেল হিচাপে নহয় খেল হিচাপে নহয় এইটো এটা মানে কি আনন্দদায়ক টাইম হিচাপে টাইম হিচাপেহে উপভোগ কৰিব বিচাৰে তাৰ বিপৰীতে চহৰীয়া অঞ্চলত ফিল্ডত ফিল্ডতকৈও ফিল্ডতকৈও পিচি লেপটপ ভিডিঅ' গেম এইবোৰতহে বেছি মনোনিৱেশ কৰা দেখা যায় তাৰ দেখা যায় সেইবাবে নগৰীয়া অঞ্চলৰ যিসকল খেলুৱৈ থাকে বা ল'ৰা থাকে বা আৰু এনেকুৱা তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো কম হয় তাৰ বিপৰীতে আমাৰ গাঁৱৰ যিসকল ল'ৰা ফিল্ডত খেলি থকা বা যিসকল মানে খেলুৱৈ থাকে সেইসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো যথেষ্ঠখিনি বেছি দেখি দেখিবলৈ পোৱা যায় তাৰ বিপৰীতে আমি যদি ভাল ভাল খেলুৱৈ চাব যাওঁ প্ৰায়খিনি গ্ৰাম্য অঞ্চল বা তেনেকুৱা ধৰণৰ পিছ পৰা অঞ্চলৰ পৰাহে অহা দেখা যায় এনেকুৱা নহয় যে নগৰীয়া অঞ্চলত ভাল প্লেয়াৰ নোলাই ওলাই তাৰ বিপৰীতেও বেছি মানে আমি যদি ভালৰো ভালখিনি চাব যাওঁ ধৰক মেছি ৰ'নাল্ড' মেঞ্চ ছাডিঅ মেনে বা আমাৰ ভাৰতৰো সুনীল ছেত্ৰী এইবোৰ গোটেই পিছ পৰা ঠাইৰ পৰা আহিয়ে আজি আমাৰ মাজত ডাঙৰ ডাঙৰ একোটা একোজন ষ্টাৰ হিচাপে পৰিগণিত হৈছে বা একোজন পপুলাৰ ফুটবলাৰ ফুটবলাৰ হিচাপে পৰিগণিত হৈছে